হেল্ল' পম্পী সেইদিনা যে আমি আনিছিলো বিশালৰ পৰা শাৰী দুখন ইমান বেয়া আহিছে নহয় মানে শাড়ীখনৰ ছাইডটো ভালকৈ পিকো কৰাই নাই সূতাবিলাক ওলাই ওলাই আছে